মই মোৰ নিজৰ কথাকেই কওঁ মই দুহেজাৰ এঘাৰ চনত এটা স্মাৰ্ট ফোন কিনিছিলোঁ কিন্তু তাৰ আগত এটা মোৰ নকিয়া ম'বাইল ফোন আছিল কিন্তু সেই ম'বাইল ফোনটো কথাহে পাতিব পাৰোঁ কিন্তু একো চাবলৈ নাপাওঁ এতিয়া যিহেতু স্মাৰ্ট ফোনটোৰ স্মাৰ্ট ফোনটো লোৱাৰ বাবে মোৰ বহুত সুবিধা হৈছে কাৰণ মই দূৰলৈ যাবলৈ নালাগে বা আনৰ সহায় ল'বলগীয়া নহয় কাৰণ মই মোৰ স্মাৰ্ট ফোনটোত থকাৰ বাবে সকলো কাম কৰিব পাৰোঁ সেইকাৰণে বহুত সুবিধাজনক কিন্তু কিছুমানৰ অসুবিধাজনক কাৰণ ম'বাইল ফোনটোৱে বহুত ল'ৰা ছোৱালীক নষ্ট কৰিছে কাৰণ মই মোৰ ল'ৰাটোৰ কথাকে কওঁ ম'বাইলটো নহ'লে পঢ়িবলে নোৱাৰে তাৰ এটা অভ্যাস আছে ম'বাইলত গান শুনি থাকিলেহে তাৰ পঢ়াত মনোযোগ দিয়ে কিন্তু গান নুশুনিলে তাৰ পঢ়াৰ প্ৰতি মন নবহে